অঁ মোৰ পেটটো বিষ হৈছে পেটটো বিষ হৈয়ে আছে আজি চাৰি পাঁচ দিনে কি খাম আৰু দালি ভাত আলু কবি এয়ে খাম আৰু বিলাহী অঁ হয় দে অঁ আঁঠুৰ বিষ ভৰিৰ বিষ এইগিলাখন বেদনা আছে পিঠিৰ বিষ

অঁ অঁ আপুনি ঔষধ দিব হাঁ চুগাৰ আছে প্ৰেচাৰে অলপ অলপ আছে বেছি নাই দুয়োবিধ অলপ অলপেই আছে অঁ জুখাও মোটামুটি দুইমাহমান হ'ল জুখোৱা অঁ অ অঁ অঁ হ'ব হ'ব অঁ